আমি যদি কুকুৰা পোহোঁ কুকুৰা পুহিলে মানে আমি নিজে নিজৰ নিজৰ উৎপাদানত আমি প্ৰভাৱ পৰিম কেনেকৈ পৰিবলৈ হ'লে আমি নিজৰ উৎপাদনৰৰ কাৰণে আমি নিজে দোকান বা কিবা এখন আমি নিজে যতাই ল'ব লাগিব বা যোগাযোগ কৰি ল'ব লাগিব তেতিয়া আমি কোনো কাৰণত আমি প্ৰভাৱত পৰিব নোৱাৰোঁ কৈ প্ৰভাৱত প্ৰভাৱ প্ৰভাৱ পৰিলে মানে আমি নিজে নিজৰ যদি দোকানখন আমি নিজে আমি গোটাই নলওঁ তেতিয়াহ'লে আমি অঁ অঁ কওঁ নিজে যদি আমি নিজে গোটাই ল'ব নোৱাৰোঁ আমি নিজে আমি নিজৰ কণী উৎপাদন কৰিব নোৱাৰিম কণীখিনি উৎপাদন কৰিবলৈ হ'লে আমি এক কুকুাৰ উৎপাদন কণী বেছি উৎপাদন কৰিবলৈ হ'লে কুকুৰাৰ লগত হেৰি তুঁহগুৰিৰ লগত ধান আৰু ভাত মিলাই পিনি আমি দিব লাগিব সিহঁত যতন পাতি ল'ব লাগিব আৰু অন্যান্য মাছৰ গুড়া আৰু মাকৈ সকলোখিনি ব্যৱস্থা ল'ব লাগিব আৰু মাহে মাহে কুকুৰা কণী যদি দিয়ে বা একো বেমাৰ বিঘিনি ৰোগ নহ'বলৈয়ো আমি কুকুৰাক যতন ল'ব লাগিব তিনিমাহ সময় মূৰে বেজী দিয়াব লাগিব বেজী দিয়ালে আমি এটা আমি নিজৰ নিজৰ নিজে নিজে আমি লাভালাভ হ'ব পাৰিম তাৰপিছত আৰু ভিটামিন খোৱাব লাগিব ভিটামিন খোৱাৰ বাদেও আমি নিজৰ গড়ালে চৰালে সকলোখিনি আমি যতন লৈ ৰ'দঘাই ৰ'দঘাই আমি গড়াল বনাব লাগিব আৰু চাফচিকুণ কৰি ৰাখিব লাগিব চাফচিকুণ মানে পটাছ আৰু ব্লিচিং শ্লিচিং দি আমি গড়াল চাফচিকুণ কৰি আনি ৰাখি আমি নিজে যোগোতাই ৰাখিব লাগিব তেতিয়া আমি কণী বা কুকুৰা কণীৰপৰা উৎপাদন হ'ব পাৰিম নিজৰ নিজে নিজকে লাভৱান হ'ব পাৰিম বুলি নিজে নিজে আমি একো প্ৰভাৱত নপৰিম বুলি আমি নিজেই ধৰিছোঁ এতিয়া এই ভাল